চুলিখিনি প্রায় নাইকিয়াই হ'ল মই হেয়াৰ জেল এটা আনিছিলোঁ আগৰ যিখিনি চুলিখিনি মানে মোৰ যিটো সৌন্দৰ্যতা আছিলে ভাইটি বুজি পাইছানে সেই সৌন্দৰ্যতাটো ক্ৰমান্বয়ে নাইকিয়া হৈ গ'ল নাকিয়া হৈ যোৱা পাছতে মই এই আমাৰ মনিশাৰী দোকান এখনৰ পৰা হেয়াৰ জেল এটা আনিছিলো হেয়াৰ জেলটো নামটো কি আছিলে মই পাহৰিছো দেই ছেট ৱেট ছেট ৱেট ছেট ৱেট নামৰ এটা হেয়াৰ জেল আনিলো আনি মই চুলিখিনিত মাৰিলো ক'তা মোৰ সৰি দেখোন এফালৰ পৰা কিবাখনে হৈ গ'ল গতিকে শুন এ এনেকুৱা ধৰণৰ কিছুমান বস্তু যেতিয়া কিনিবি সাৱধান হ'বি কাৰণ কেলে কেতিয়াবা কি হয় এই কোম্পানীবিলাকে ভাল বস্তুৱে দিয়ে আৰু পিছত কি হয় কিবা গা এৰা নিচিনা দিয়ে বস্তুটো ওপৰত কিবা সিহঁতে সম্পূৰ্ণ গুৰুত্ব নিদিয়ে আৰু ইতিমধ্যে কি হয় আমিবোৰ ভুক্তভোগী হওঁ এতিয়া ইতিমধ্যে তই ভাইটি চা মোৰ প্ৰায় চুলি নাইকিয়াই হ'ল আৰু নাইকিয়া হৈ যোৱা হ'ল মানে কি মোৰ মাচটো খালী হৈ গ'ল এই জেলখিনি মই লৈছিলো চুলিখিনি ভাল হওক বুলি কিন্তু সম্পূৰ্ণ ভেজাল এই ভেজাল সামগ্ৰীৰ পৰা আমাৰ বহুতখিনি ক্ষতি হৈছে এই ক্ষতিখিনি আমি কেনেধৰণে পূৰাম আমি নিজেই নাজানো কিন্তু আমি কোম্পানী এটাই দিয়া বস্তু এটা খুব ভাল বুলি আমি ব্যৱহাৰ কৰো কিন্তু ইতিমধ্যে আমি বুজি পাইছো মই নিজেই ব্যৱহাৰ কৰিলো ভাইটি তই চা মোৰ মূৰটোলৈ চা চুলিখিনি আছেনে গতিকে কিনাৰ আগতেই এবাৰ ভালকৈ ভাবি চাবি আমি কি বস্তু ব্যৱহাৰ কৰিম আৰু কি আমি ল'ম এই লোৱাৰ আগতে বা খোৱাৰ আগতে সদাই বস্তুখিনি ভাল ধৰণে চাই ল'বি